হেল্ল' হয় কোনে ক'লে

হয় হয় আছে কওক

হয় আপোনাক কেনেধৰণৰ চাইকেল লাগে বাই ডাঙৰ সৰু পোৱালীৰ কাৰণে লাগে নে এতিয়া ডাঙৰ বাইছ ইঞ্চি চৌব্বিছ ইঞ্চি এইবোৰ চব চাইকেল পাব কেনেকুৱা লাগে এতিয়া আপোনাক

অঁ তেনেহ'লে এনেই সৰু সুৰা ল'ৰা ছোৱালীৰ কাৰণে বাৰু বাইছ ইঞ্চিয়ে ভাল কাৰণ বেছি ওখও পৰাৰ ভয় থাকে বাৰু বাইছ ইঞ্চিখনেই ল'ব পাৰে আপুনি ভাল হ'ব অঁ এনেই বাইছ ইঞ্চি আমাৰ কোৱা দামটো বাৰু ছহেজাৰ টকা হয় হয় বাৰু আপুনি আমাক যোগাযোগ কৰক দোকানত আহক তেতিয়া বাৰু কিবা এটা হ'ব কমাব পাৰিম নিশ্চয় হয় হয় সদায় খোলা থাকে আমাৰ নটা বজাৰ পৰা আপোনাৰ আবেলি পাঁচটালৈকে হয় হয় ঠিক আছে আহিব আহিব হয় হয় হ'ব অঁ ঠিক আছে